আমাৰ গ্ৰাম্য সম্প্ৰদায়ত আৰম্ভ হোৱা কিছুমান সফল ব্যৱসায়ৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে মৌ পালন মৎস্য পালন দুগ্ধ পালন ইত্যাদিৰ বিষয়ে আমি ক'ব পাৰোঁ এই ব্যৱসায়বোৰ প্ৰতিষ্ঠা কৰি তেওঁলোকে যথেষ্ট অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁলোকক সফল বনাইছে তেওঁলোকৰ কৰ্মস্পৃহা আৰু তেওঁলোকৰ উদ্যমে